নাথ দা হয় নহয় অঁ আপোনালোকৰ অঁ মই কালি গাখীৰ আনিছিলোঁ যে ৰাতি যে গাখীৰ যে আনিছিলোঁ তিনিটা কলহ যে আনিছিলোঁ যে সেইটো আপোনাৰ গাখীৰটো বেয়া ওলালে নহয় অঁ কমপ্লেইনটো মানে কি আৰু এতিয়া মইয়ো কমপ্লেইন দিবলৈ মন নাই কিন্তু এতিয়া উপায়টো নাই ন মোক এতিয়া ভকতৰ কাৰণে এতিয়া মই বেলেগকে গাখীৰ আনিবলগীয়া হ'ল গোটেই টেঙা হৈ গ'ল গোটেই গাখীৰটো টেঙা হৈ গ'ল আৰু কিবা ছেণ্ট মাৰিছে অঁ অঁ এতিয়া আৰু এইটো হৈ গ'ল নহয় এতিয়া এতিয়া কি কৰিব এতিয়া গাখীৰটো এতিয়া এতিয়া গাখীৰটো এতিয়া মই লৈ যাম নেকি নহয় লৰোৱা নাই সেইটোতো অকণমানটো লৰিবই বা লৰিলে বাইকত উঠাই আনিলে অকণমানটো লৰিবই নাই ভালকেতো থোৱা হৈছিল ন ভালকেই থোৱা হৈছে আপুনি যেনেকৈ কৈছে তেনেকেই থোৱা হৈছে নহয় এতিয়া গাখীৰটো এতিয়া কি হ'ব এতিয়া মই এতিয়া গাখীৰটোতো এনেই পেলনি যাব এতিয়া নাই ভালকেইতো থোৱা হৈছে ন কালি আনি পেলাই ভালকেই থৈছোঁ থৈ পেলাই আগতেটো গাখীৰ আনো আগতেটো আপোনাৰ পৰাই গাখীৰ চাখীৰ আনোঁ সকামৰ কাৰণে আগতেওতো তাকে আপুনি এতিয়া মই মই মই টেকেলিকেইটা লৈ যাম নেকি আপোনালে ওচৰলৈ তাকে এতিয়াতো মইনো বাৰু কি কৰিম এতিয়া কওকচোন বাৰু মইয়ো এতিয়া ঘৰৰ ওচৰৰ পৰা আকৌ মই এতিয়া গাখীৰ আনিবলগীয়া হ'ল সকামৰ কাৰণে মই লোকচান হৈ গ'ল নহয় এতিয়া কি হ'ব এতিয়া গাখীৰ মই টেকেলিকেইটা মই কি কৰিম এতিয়া আপুনিও কালি ভালকে চাই নিদিলে মইয়ো ভালকে চাই নানিলোঁ এতিয়া কি হ'ব এতিয়া নহয় আগতে চাব দেই ভালকে চাব চাই মেলি দিব এতিয়া মোৰতো উপায় নাই আৰু এতিয়া কি এই পেলনি যাব আৰু তাকে মইয়ো মানে কি আৰু এতিয়া মইয়ো মইয়ো অলপ বিজি হৈ গ'লোঁ মানুহটো সকামত

অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে দিয়ক অঁ তাকে তাকে অঁ সেইতোৱে কৰিব লাগিব আৰু ঠিক আছে